হয় হয় অঁ বিহুত তিলপিঠা নাৰিকল পিঠা ঘিলাপিঠা লাৰু এইবিলাক আৰু তাৰপিছত নাৰিকলৰ চিৰা এইবিলাক বনাওঁ

আৰু এইবিলাক আছে হাঁ অঁ জুইত বনাওঁ জুইত বনাওঁ তাৰপিছত নাৰিকলৰ চিৰাটো গেছত বনালে বেছি ভাল হয় মানে ক'লা নহয় বস্তুটো মানে বেছি বগা হৈ থাকে চাফা হয় তাৰপিছত আৰু পিঠা এই জুইত মানে গেছত গেছত অৱশ্যে বেছি ভাল হয় কাৰণ মানে কি বুলি কয় এইটো জুইত আপোনাৰ জুইটো একে নাথাকেতো জুইটো মানে কম বেছি হৈ থাকে পিঠাটো অলপ দৈ যায় এনেকুৱা হয় তথাপিও আমি গাঁৱলীয়া মানুহ দুইটা মানে গেছটোতো ইমান ব্যৱহাৰ নকৰোঁ হেৰি নকৰোঁ সচৰাচৰ মানে পিঠা বিহুত বেছি বনোৱা হয় সেইকাৰণে আমি জুইতে বনাওঁ এইবোৰ লাৰু চাৰুবিলাক গেছতো ভাল হয় আৰু এনেকে বনাওঁ মিলাই বনাওঁ আৰু তাৰপিছত আৰু আছে বহুত হাঁ অঁ চুঙা পিঠা চুঙা পিঠাটো চুঙা পিঠাটো আপোনাৰ হেৰি চুঙা পিঠাটো আমাৰ এইটো হেৰি বুলি কয় আৰু ভলুকা বাঁহ ভলুকা বাঁহ নহয় এইটো চৰি চৰি এইটো এই কটা বাঁহ কটা বাঁহৰ বেছি ভাল হয় মানে কটা বাঁহৰ চুঙা পিঠা বনালে এইটো আপোনাৰ এইটো আঁহ যিটো থাকে কাটিলে মানে ধুনীয়াকে পিঠাটো মানে হেৰি হৈ নাযায় আৰু ধুনীয়াকে চোঁচ আমি এৰা বুলি কওঁ তেনেকে আমি ধুনীয়াকে খাব পাৰোঁ মানে মানুহক দিবলৈ ভাল হয় কাটি কাটি পিঠাটো এনেকে দিব ভাল বেলেগ বাঁহৰ বনালে আপোনাৰ মানে পিঠাটো ভালদৰে হৈ নুঠে জলপান টাইপ হৈ থাকে ঢিলা হয় মানুহক দিব বেয়া হয় আৰু মানুহে খাইও বেয়া পায় কাটিবলে বহুত কষ্ট হয় কটা বাঁহটো আজিকালি মানুহে প্ৰায় কিছুমান মানুহে হেৰি কৰা হৈছে প্ৰায় মানুহে মানে এইটো শাস্তি পাই ন বহুত কষ্টৰ কাম কটা বাঁহ কাটি কটাটো গতিকে কিছুমানে অঁ মই অৱশ্যে চুঙা পিঠাটো বেয়া নাপাওঁ এইটো অসমীয়া পৰম্পৰা চুঙা পিঠা নাখালে মানে এইটো মাঘ বিহু আমাৰ নহয় আৰু এনেকুৱা লাগে ভাল পাওঁ আৰু বহুত কষ্ট কৰি খোৱা বনোৱা হয় একমাত্ৰ মাঘ বিহুতে গতিকে সেই মানে বছৰৰ কাৰণে আমি অপেক্ষা কৰি থাকোঁ আৰু এনেইটো যিকোনো ছিজনত চুঙা পিঠা নাখাওঁ চুঙা পিঠাটো প্ৰিয় অঁ বাৰু ঠিকে আছে চুঙা পিঠা অঁ অঁ বাৰু ধন্যবাদ অঁ অঁ